হেল্ল' দাদা অঁ মই বাইহাটা চাৰিআলিত ৰখি আছিলোঁ আপুনি কিমান সময়ত পাবহি অকণমান সোনকাল কৰিব নেকি মোৰ মানে অকণমান ইমাৰ্জেঞ্চি আছিল মই হস্পিতেল যাব লাগে অকণমান ইমাৰ্জেঞ্চি ঘৰৰ ফেমেলি প্ৰব্লেম অকণমান সোনকালে আহকচোন অঁ ঠিক আছে বাৰু সোনকালে আহিব